আমাৰ অঞ্চলত প্ৰায়ে চিম এতিয়া চলি থকা চিমবোৰ হৈছে এয়াৰটেল ভ'ডাফোন জিঅ' আচলতে এয়াৰচেল আছিলে এয়াৰচেল নাইকিয়া হ'ল এতিয়া আৰু মই ভাবোঁ তুলনামূলকভাৱে এই নেটৱৰ্ক এয়াৰটেল নেটৱৰ্কটোৱেই আচলতে বহুত বেছি প্ৰ'ফিট হৈ আছে আমাৰ অঞ্চলত কিবা স্থানীয় প্ৰ'ভাইড একো একো একো নাই সেইবাবে ইণ্টাৰনেটটো এয়াৰটেল এয়াৰটেলটোৱে চবে চলায় নিচিনা দেখা গৈছে আৰু আমিও যিহেতু আমাৰ পৰিয়াল গোটেই পৰিয়াল আৰু বন্ধুবৰ্গক দেখিছোঁ এয়াৰটেল নেটৱৰ্কটোৱে ফাষ্ট চলে বুলি কয় আৰু আচলতে আজিকালি ফাইভ জি নেটৱৰ্ক ওলাই গৈছে এয়াৰটেলৰ সেইটো বহুত বেছি ভাল কাম কৰে বুলি শুনিছোঁ নাজানো বাকীখিনি কি হয় মই মই ভাবোঁ এয়াৰটেল কোম্পানীটোৱে বহুত বেছি ভাল কাম কৰি আছে আৰু ফোনটোত ধৰক ভ'ডাফোনে যেতিয়া আমি ফোন লগাওঁ তেতিয়া নেটৱৰ্কত অলপ কম শুনা যায় বা জিঅ'টোৱে যদি এয়াৰটেলটোক মৰা যায় তেতিয়াও বহুত কম বেছি নেটৱৰ্ক পোৱা যায় কিন্তু এয়াৰটেল টু এয়াৰটেল যদি ফোন মৰা যায় তেতিয়া বহুত বেছি নেটৱৰ্ক পোৱা যায় বহুত বেছি ভাল লাগে তেতিয়াহে তেতিয়াহে আমি ইজনে সিজনক যেতিয়া ফোন কৰোঁ তেতিয়াহে আমি শুনি পোৱাত ভাল ভাল পাওঁ সেয়াই আৰু ভাল লাগে